মোৰ বাইকখন বহুত ভালকৈ ৰাখোঁ মোৰ বাইক যেতিয়া ফাৰ্ষ্টত কিনি আনিছিলোঁ মোৰ বাইকখন বহুত ভালকৈ আনি ধুনীয়াকৈ ঘৰৰ ভিতৰত সজায় থওঁ আৰু সদায় ৰাতিপুৱা চেম্পুৰে ধুওঁ বাইকখন যদি আপুনি লেতেৰা লাগিলে আপোনাক যদি বাইকখন নুধোৱে বেয়াটো হৈ যাব ন সেইকাৰণে মোৰ বাইক ধুনীয়াকৈ চেম্পু আনি সানি ধুনীয়াকৈ ভাল কৰি থওঁ মোৰ বাইকখন ইমান স্পীডত আমি আমি বাইক নচলাওঁৱে ভালকৈ চলাওঁ ধুনীয়াকৈ যাওঁ লৈ মেলি গৈ ভাল লাগে ৰক্ষণাবেক্ষণ মানে আৰু ৰক্ষণা বাইকখনক ভালেই কৰি ভালেই কৰি ৰাখোঁ বাৰু